হয় চৰাই চোৱা অন্ধবিশ্বাস আমাৰ ইয়াতো আছে যেনে ফেঁচাই যেতিয়া নিউ নিউ কৰে তেতিয়া আমি ভাবোঁ ঘৰত মানুহ মৰিব বুলি আৰু কাউৰীয়ে যেতিয়া কা কা কৈ ৰমলিয়াই তেতিয়া আমি ভাবোঁ আমাৰ ঘৰত কিবা অমংগল হ'ব বুলি শালিকাই যেতিয়া চোতালত ডন কৰে তেতিয়া আমি ভাবোঁ আমাৰ ঘৰতো কাজিয়া হ'ব বুলি আৰু চেকচেকী চৰাই যেতিয়া চেক্ চেক্ কৰে আমি ভাবোঁ মহিলা মাহেকীয়া হ'ব বুলি